উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতে ভাষা খাদ্য বস্ত্ৰ বতৰ ৰাজনীতি সাক্ষৰতা ভূগোল আৰু সুযোগৰ বিভিন্ন দিশত বিভিন্ন সাংস্কৃতিক পাৰ্থক্য প্ৰদৰ্শন যেনে ধৰা ভাষাৰ ক্ষেত্ৰত উত্তৰ ভাৰত বিশেষকৈ হিন্দীভাষী ৰাজ্য যেনে উত্তৰ প্ৰদেশ বিহাৰ ৰাজস্থান আদি তদুপৰিও পঞ্জাৱী হাৰিআনদি আদি ভাষা গুৰুত্বপূৰ্ণ যেনে তাৰপিছত দক্ষিণ ভাৰত বিশেষকৈ দ্ৰাবীড় ভাষা যেনে তামিল তেলেগু কন্নড় আৰু মালায়ালম খাদ্যৰ ক্ষেত্ৰত উত্তৰ ভাৰতত খাদ্যৰ মাজত আছে ৰুটি নান বিৰিয়ানী কাবাব আৰু বিভিন্ন দুধ জাত মিঠাই যেনে লাছি আৰু পনীৰ দুধ দক্ষিণ ভাৰতত যেনেকৈ খাদ্যৰ সৈতে ভাতৰ ওপৰত নিৰ্ভৰ কৰে ব্যঞ্জ যেনে ডোচা ইডলি ভাদা আৰু চাম্বাৰ নাৰিকলযুক্ত ভাজি আৰু সাগৰীয় খাদ্য সোৱাদ তাৰপিছত পোচাকৰ ক্ষেত্ৰত উত্তৰ ভাৰতত পুৰুষৰ বাবে পৰম্পৰাগত সাজ পোছাক আছে কুৰ্তা পাইজামা সেৰৱানী মহিলাৰ বাবে শাৰী লেহেংগা চালী সাধাৰণতে দক্ষিণ ভাৰতত পুৰুষে সাধাৰণতে ভেঞ্জী বা ধুতি লুঙি পিন্ধে আৰু মহিলাসকলে কঞ্জ বাদাম মায়ছুৰ চিল্ক আদি শাৰী পিন্ধে বতৰৰ ক্ষেত্ৰত আকৌ উত্তৰ ভাৰতত গৰম আৰু ঠাণ্ডা শীতৰ সৈতে বতৰৰ বিবিধ ধৰণৰ অনুভৱ তাপমাত্ৰা উষ্ণতাৰ পৰা অতি নিম্ন হ'বলৈ হ'ব পাৰে দক্ষিণ ভাৰতৰ সাধাৰণতে গোটেই বছৰ গৰম আৰু আদ্ৰ বতৰৰ সৈতে এটা গুণ্ম গ্ৰীষ্ম মণ্ডলীয় বতৰ থাকে অপশিকিত শাকাল শীতৰ সৈতে হালকা শীতৰ সৈতে মানে ৰাজনৈতিক ক্ষেত্ৰত আকৌ উত্তৰ ভাৰতৰ বিভিন্ন ৰাজনীতিক দল যেনে বি জে পি কংগ্ৰেছ আৰু আঞ্চলিক দল যেনে সমাজবাদী পাৰ্টী বহুজন পাৰ্টী আদি অধিপত্য প্ৰত্য়ক্ষ কৰিলোঁ দক্ষিণ ভাৰত আকৌ আই ডি এম কে ডি এম কে টিপ টি ডি পি আৰ এছ আৰু অনান্য আঞ্চলিক দলবোৰৰ ওপৰত দখলতা আছে লগতে বি জে পি আৰু কংগ্ৰেজৰ দৰে জাতীয় দলবোৰ উপস্থিতি সাক্ষৰতাৰ ক্ষেত্ৰত আকৌ উত্তৰ ভাৰতৰ সমগ্ৰ ৰাজ্যতে সাক্ষৰতা হাৰ ভিন্ন কিন্তু দক্ষিণ ভাৰতৰ তুলনাত সাধাৰণতে কম হ'ব দক্ষিণ ভাৰতত আকৌ ৰাষ্ট্ৰীয় গড়ৰ তুলনাত উচ্চ সাক্ষৰতা হাৰৰ বাবে জনাজাত যেনেধৰক কেৰেলাৰ দৰে ৰাজ্যবোৰৰ উত্তৰ দেশৰ সৰ্বোচ্চ সাক্ষৰতা হাৰৰ বাবে গৌৰৱ কৰে তাৰপিছত আকৌ ভূগোল ক্ষেত্ৰত ভৌগোলিক ক্ষেত্ৰত মানে উত্তৰ ভাৰতত হিমালয় পৰ্বত গংগা ওপৰ উৰ্ব সমতল থৰ মৰুভূমিকে ধৰি বিভিন্ন ভূগল আৰু আকৌ দক্ষিণ ভাৰতত ডেকানান মালভূমি পশ্চিম আৰু পূবঘাট উপকূলীয়া সমতল আৰু গ্ৰীষ্ম গ্ৰীষ্ম মণ্ডলৰ অৰণ্যৰ দ্বাৰা চিহ্নিত কৰা হৈছে তাৰপিছত সুবিধাসমূহ হৈছে উত্তৰ ভাৰতত দিল্লী মুম্বাই বাংগালোৰ দৰে প্ৰধান চহৰবোৰ প্ৰযুক্তিব বিদ্যা আৰু বিত্ত আৰু লগতে উৎপাদনকে ধৰি বিভিন্ন উদ্যোগৰ হাৰ আছে আৰু তাৰপিছত দক্ষিণ ভাৰতৰ আকৌ ইয়াৰ আইতিয়াৰ উদ্যোগৰ বাবে জনাজাত বাংগালোৰ এতিয়া বাংগালোৰ চহৰকে ধৰি ভেটিকা ভেলিকে ভেলী বুলি কোৱা হয় উৎপাদন স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী এই পাৰ্থক্যৰ ভাৰতৰ সমগ্ৰ সাংস্কৃতিক ক্ষেত্ৰখনত অৰিহণা যোগাই আহিছে ইয়াত বৈচিত্ৰ্য় ঐতিহ্য প্ৰদৰ্শন কৰে সেইবাবে কোৱা হয় উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত কিছু পাৰ্থক্য দেখা পোৱা যায়